মই ভালপোৱা উৎসৱটোৱে হ'ল বিহু বিহু আমাৰ তিনিটা আমি বিহু তিনিটা ক্ষেত্ৰত আমাৰ এই ৰঙালী বিহু কঙালী বিহু আৰু ভোগালী বিহু বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু আমি তেনেকৈও কওঁ আমি বহাগ বিহু আমি ৰঙালী নামেৰে জনাজাত আমি বহাগ বিহুত আমি নাচোঁ গাওঁ আৰু সৰুৱে ডাঙৰক সন্মান কৰে আমি হুচঁৰি গাওঁ গছ তলৰ বিহু গাওঁ লগতে আৰু এই ডেকা গাভৰুৱে গছৰ তলত বিহু মাৰে আৰু এই কাতি বিহু যিখন আমাৰ কাতি বিহু আছে কাতি বিহু কঙালী বুলি কয় সেই কাতি বিহুত আমি সেই তুলসী তলত চাকি জ্বলাওঁ আৰু লগতে কাতি বিহুত আমি যেতিয়া এই তুলসী তলত চাকি জ্বলাওঁ সেই চাকি জ্বলাওঁতে সৰুৱে ডাঙৰক যেতিয়া সন্মান কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে যাতে দীৰ্ঘায়ু কামনা কৰে আৰু বছৰটো ভালে কুশলে জীয়াই থকাৰ যি আশীৰ্বাদ দিয়ে আৰু এই মাঘ বিহু যিখন আছে আমাৰ মাঘ বিহুক ভোগালী বুলি কয় আমি তাত মাঘ বিহুত মেজি জ্বলাওঁ মেজি জ্বলাওঁ লগতে আমি ভোজ ভাত খাওঁ মাঘ বিহুখনত মাঘ বিহু যেতিয়া ভোজ ভাত খাওঁ মেজি জ্বলাই আমি এটা কথাই মাঘ বিহুখন আমাৰ গুৰুত্বপূৰ্ণ হিচাপে খুব এটা কাৰণেইও লোৱা যায় পুহ মাহৰ পাছতেই মাঘ বিহু হয় পুহ মাহত খুব ঠাণ্ডা হয় আচলতে মাঘ বিহুত যেতিয়া মেজি জ্বলাও সেই মেজি জ্বলাওতে আমি একেবাৰে আমাৰ এইটোতো পুহ মাহৰ ঠাণ্ডা অনুভৱ হয় ঠাণ্ডা হয় সেই ঠাণ্ডা দিনত যেতিয়া আমি এই মাঘ বিহুৰ যেতিয়া আমি মেজি জ্বলাওঁ সেই ঠাণ্ডা শেষ হ'বৰ কাৰণে যিটো জাহ পৰে সেইটো ঠাণ্ডা জাহটো শেষ কৰিবৰ কাৰণে যাতে আকৌ নতুন বছৰ গৰম যিটো গৰম আদৰিবৰ কাৰণে যাতে এ জন আমাৰ যিটো মানৱ জীৱনত অন্তত যিটো জাৰ আহে বহুত অসুবিধা হয় এটাই আমাৰ বিশ্লেষণ আছে অসমীয়া জাতিৰ যেতে এই ঠাণ্ডাটোৱে মানুহক আৰু একো অসুবিধা নিদিয়ে মেজি জ্বলোৱা দিনাখনি কোৱা হয় যে এই ঠাণ্ডাক শেষ কৰি এটা গৰমক আদৰি লোৱা মাঘ বিহুখন আৰু এই ৰঙালী বিহুখন আমাৰ এটাই জাতি যিটো অসমীয়া জাতি বাপতি সাহোন ৰঙালী বিহু সেই বাপতি সাহোন ৰঙালী বিহুটোৱে ইজনে সিজনক মৰম আদান প্ৰদান কৰে ইজনে সিজনৰ ঘৰলৈ যায় ইজনে সিজনৰ ঘৰলৈ যায় যেনেকৈ আমাৰ এই বহাগ বিহুত আমাৰ এই পৰিয়ালৰ এটাই পৰম্পৰা আমাৰ যিটো এই অসমীয়া জাতি এটা পৰম্পৰা আছে জী জোঁৱাই যেতিয়া জী যেতিয়া বিয়া হয় লগতে জী জোঁৱাই খুব আমাৰ এই বিহুত ঘৰলৈ আহে আৰু অতিথি পৰায়ণ বিহু অতিথি পৰায়ণ বিহু আৰু ইজনে সিজনে যেতিয়া ঘৰলৈ যায় এই বহাগ বিহুত তেখেতসকলক খুব অতিথি আদৰে অতিথিক আদৰে কাকো খালী হাতেৰে নপঠিয়ায় যিবিলাক আলহী আহে কোনোবাই ৰুমাল দিয়ে কোনোবাই গামোচা দিয়ে বস্ত্ৰদান কৰে বস্ত্ৰদান কৰে যাতে সেই বহুত এইটো পৌৰাণিক কাহিনী আছে আচল কথাটো হ'ল এই বিহুখনৰ পৌৰাণিক কাহিনী যিটো ইয়াৰ সংক্ষেপতে কৈ শেষ নহয় তথাপিতো অসমীয়া জাতি এটা বাপতি সাহোন যাক কোৱা যায় ৰামে যেতিয়া অযোধ্যাত বনবাস খাটি যেতিয়া অযোধ্যাত আকৌ প্ৰৱেশ কৰে সীতাক আনি যেতিয়া প্ৰৱেশ কৰে বস্ত্ৰদান কৰে এই বহাগ বিহুটো তেনেকৈয়ে যেতিয়া এই জী জোঁৱাই শহুৱেকৰ ঘৰলৈ যায় তেতিয়া এটা বস্ত্ৰদান কৰে যিটো কাপোৰ দান কৰে বা আকৌ শহুৱেক শাহুৱেকে আকৌ জোৱায়েকক কাপোৰ দান কৰে তেনেকৈ সেই পোৰাণিক কাহিনী আছে এই বিহুৰ ইতিবৃত্তি আছে এইয়া সংক্ষেপতে কৈ শেষ নহয় অসমীয়া জাতিৰ বাপতি সাহোন এই ৰঙালী বিহুটো জাতীয় উৎসৱ হিচাপে অসমত এতিয়াও মানি আহিছে আৰু মানি চলিছে আৰু যিমানটো আমি চাই আহিছো মাঘ বিহু বুলি ক'লে আকৌ মাঘ বিহু বিষয়লৈ ক'ব লাগিব আমাৰ এই চুঙা পিঠা খাই লগতে উৰুকাৰ যি ভোজ ভাত খোৱাই মেজি জ্বলাই সেয়া পৌৰণিক কাহিনী এটা এটা ইতিবৃত্তি আছে যিটো যিটো মেজি জ্বলাই তাৰ এই পৌৰাণিক ভীষ্মৰ ভীষ্মৰ ৰাহ ভীষ্ম যেতিয়া শৰশয্যাত পৰি থাকে ভীষ্মক জ্বলোৱা হয় বুলিও তেনেকৈ কোৱা এটা পৌৰাণিক কাহিনী আছে আৰু কাতি বিহু যেনেকৈ এই তুলসীৰ তলত আমি চাকি জ্বলাওঁ তুলসী তলত আমি চাকি জ্বলাওঁ সেই চাকি জ্বলোৱাও এটা পৌৰাণিক কাহিনী আছে আমি এইয়া চন্দ্ৰ সূৰ্য পৃথিৱী এই তিনি বৰ্ষৰ ইতিহাস এক পৌৰাণিক কাহিনীত এটাই আমাৰ শাস্ত্র ভাগৱতে কৈছে যিটো চন্দ্ৰ সূৰ্যক নুই কৰিব নোৱাৰি এই তুলসীৰ তলত চাকি জ্বলাই যি হ'বলগা চন্দ্ৰ আৰু সূৰ্যৰ পৰিত্ৰাণৰ পৰা অমংগলৰ পৰা ৰক্ষা কৰিব পাৰে সেয়া অমংগলৰ ছাঁ নপৰে সেই ক্ষেত্ৰত কিন্তু আমাক বিভিন্ন সকাহ দিয়ে সেয়াও আমাৰ অসমৰ প্ৰত্যেক ঘৰ সেয়ে অসমীয়া প্ৰতি ঘৰতে আমাৰ এই তুলসী গছ এতিয়াও ৰুই থোৱা থাকে এয়া ইতিবৃত্তিৰ এক পৰম্পৰা